অঁ মই বিশেষকৈ এনেই মিঠাই গাখীৰৰ সৈতি বনোৱাৰ কথা মানে চববোৰ মিঠাই নাজানো কিন্তু আৰু যিটো জানোঁ আৰু ক'বলৈ লৈছোঁ এতিয়া মানে গাখীৰৰপৰাই আৰু ৰসগোল্লা হয় তাৰপিছতে ৰসগোল্লা এতিয়া মানে ৰসগোল্লা হেৰি পেৰা বনায় মানে এয়াই আৰু অনেক বনাব পাৰে কিন্তু আৰু বনাবলৈ আমি সেই পেৰাই জানোঁ এনেই দেই বনাই পাইছোঁ আৰু গাখীৰটো গৰম কৰি ল'ব লাগিব তাৰপিছত আকৌ গৰম কৰি পেলাই তাত তাৰমানে আৰু হেৰি কি কি কয় ময়দা দিব লাগিব ময়দা দি মানে এনেকৈ মঠি পেলাই তাৰমানে মঠি পেলাই বনাব লাগে তাৰপিছতে এনেকৈ লাডু লাডু কৰি আৰু হাতেৰে হেৰি কৰি পেলাই ঠাণ্ডা কৰি ৰাখিব লাগিব বস্তুটো মিলি পেলাই তেতিয়া মানে মেলি ঠাণ্ডা হ'লে বস্তুটো হয় আৰু আৰু ৰসগোল্লাটো মানে আৰু তেনেকৈ বিশেষকৈ বনাই পোৱা নাই আৰু এনেই গাখীৰৰপৰা বনাই বুলি জানোঁ আৰু তাৰপিছলৈকে মই ইমান মিঠাইৰ কথা তাৰমানে নাজানো হেৰি বনোৱা তাৰপিছতে এতিয়া মানে হেৰি এতিয়া সেই সেই বৰ পেৰাটোৰ কথাই কৈছোঁ আৰু দৈটো হেৰি এতিয়া গাখীৰৰপৰা আৰু দৈও কৰে এতিয়া দৈটো আৰু আমাৰ বহুত সেই দৰকাৰত লাগে এনেকৈ হ'লে নাম পাতিলে বা সকাম পাতিলে সেইটো আৰু ব্যৱহাৰ কৰি কৰোঁ আৰু গাঁৱত আৰু বিশেষ মানুহৰ আমাৰ চবকে লাগেই তাৰপিছতে এতিয়া আৰু গাখীৰ দৈটো মানে এতিয়া প্ৰায় লাগেই আৰু এনেকৈ দৈটো মানে আৰু এতিয়া হ'লেও এতিয়া ফাৰ্ম এনেই কওঁ এনেকৈ সৰহীয়াকৈ হ'বলৈ আৰু এনেকৈ গাখীৰৰ ফাৰ্ম চাৰ্ম খুলিব লাগে তেতিয়া আৰু মানে হেৰি হয়গৈ তাৰপিছতে এতিয়া গাখীৰৰ মই এতিয়া হেৰি গাখীৰ মানে